হয় মই আজিৰ সমাজক ক'বলগীয়া বা তেওঁলোকৰ বা বিষয়ে লিখিবলগীয়া বহুতো বস্তু আছে কিন্তু তাৰে কিছুমান মুখ্য বস্তু হ'ল যেনে আজিকালি বেছিভাগ দেখা যায় যে আজিকালি যোনটো আমাৰ উঠি অহা প্ৰজন্ম যুৱ যুৱক যুৱক যুৱতী সকলো যিসকলে তেওঁলোকৰ পঢ়া শুনা শেষ কৰিছে তেওঁলোকে এটা চৰকাৰী চাকৰিৰ আশাত ৰৈ থাকে কিন্তু মই তেওঁলোকক এটা কথাই সদায় ক'ব বিচাৰোঁ যে অকল চৰকাৰী চাকৰিয়ে চৰকাৰী চা চাকৰি নহয় চৰকাৰী চাকৰিয়ে চাকৰি নহয় তেওঁলোকে সেই চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থাকোতেই কিছুমান ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত তেওঁলোকে কিবা এটা সৰু হ'লেও চাকৰি যাতে কৰি থাকে বেলেগ একো নহয় তেওঁলোকে ঘৰত বহি যেতিয়া সেই চৰকাৰী চাকৰি আশা কৰি থাকে তেওঁলোকৰ মনত এটা এলাহ ভাব আহে যদি তেওঁলোকৰ পিছলৈ যেতিয়া বয়স নাথাকেগৈ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ বা তে তেনেকুৱা কিবা কৰিবলৈ তেতিয়া তেওঁলোকৰ মনত এটা এলাহ ভাব থাকে মই সেইটো বহুতৰ ক্ষেত্ৰত দেখিছোঁ আজিও উঠি অহা প্ৰজন্মৰ বা সমাজৰ বহুতো মই ডেকাচামৰ ল'ৰা বা ছোৱালী সকলোকে দেখিছো মই তেওঁলোকে সেই এলাহ ভাবটো যোৱাব নোৱাৰে পিছত যাৰ ফলত তেওঁলোকে অনিশ্চয়তাত ভুগিব লগা হয় গতিকে মই তেওঁলোকক এটাই আহ্বান জনাইছোঁ যে তেওঁলোকে সমাজে বহুত কিবাকিবি ক'ব যে ব্যক্তিগত খণ্ডতহে চাকৰি কৰে কিন্তু আমি সমাজৰ সেই কথাবোৰত আমি কাণ নিদি আমি নিজৰ কথা সদায় ভাবিব লাগে সমাজখন এখন সমূহীয়া বস্তু তাত সকলোৰে ধাৰণা মনৰ ধাৰণা বেলেগ বেলেগ হ'ব গতিকে সকলোৱে বেলেগ বেলেগ মনৰ কথা ক'ব কিন্তু আমি সেই সমাজৰ কথাত গুৰুত্ব নিদি আমি সদায় নিজৰ কথাটো ভাবিব লাগে আমি কেতিয়াও এটা চৰকাৰী চাকৰিৰ আশাত ঘৰত বহি থাকিব নালাগে আমি য'তেই পাওঁ বা যেনেকুৱাই হওক কিবা এটা হ'লেও কিবা এটা নহয় কিবা এটা কাম কৰি থাকিব লাগে যাতে আমাৰ মনত কেতিয়াও সেই এলেহুৱা ভাবটো জাগি নুঠে আৰু আজিকালি তেনেকুৱা সমাজত মই বহুতো ক'বলগীয়া কথা আছে আৰু এটা প্ৰধান কথা হ'ল ছোৱালী সকলে ছোৱালীকসকলক আজিকালি বহুতে ৰাতি ওলাব নিদিয়ে মানুহবিলাকে কয় সমাজখন বেয়া ছোৱালীবিলাকে ৰাতি ওলাব নালাগে কিন্তু তেনেকুৱা একো কথা নহয় আজিকালি সমাজ গোটেই সমাজখনক দোষ দি লাভ নাই আছে সমাজত মই কৈছোঁ সমাজত তেনেকুৱা কিছুমান বেয়া মানুহো আছে কিন্তু আমি সেই বেয়া মানুহকেইজনলৈ গোটেই সমাজখনক কেতিয়াও আমি দোষী কৰিব নোৱাৰোঁ গতিকে আমি সেই নিৰ্দিষ্ট মানুহ কেইজনৰ বাবে গোটেই সমাজখনক দায়ী সজাব কেতিয়াও নোৱাৰোঁ